হয় মই অনামিকা শইকীয়াই কৈছিলোঁ মই জাপিসজীয়াৰ পৰা কৈছিলোঁ এইটো দত্ত ষ্ট'ৰত লাগিছেনে বাৰু অ মই মই আপোনালোকৰ দোকানৰ পৰা বস্তু কেইটামান উঠাম বুলি ভাবিছিলোঁ আজি আবেলিকৈ পৰা হ'ব ন' উঠাব পৰা মোৰ মানে কাইলৈ দাদাৰ ছোৱালী এজনীৰ বাৰ্থদে আছে সেইকাৰণে কাইলৈ যিহেতুলে আবেলি উঠাই ল'ম বুলি ভাবিছিলোঁ বস্তুখিনি মই আগতীয়াকৈ অ' আপোনাৰ তাত সকলোধৰণৰ বস্তুৱে পোৱা যাব ন' হয় হয় হয় মোক মাটিমাহ লাগিছিলে তিনিকেজিমান তাৰপিছতে মছলাজাতীয় বস্তুখিনিও লাগিব আৰু লগতে আৰু লগতে হয় লগতে দাইল লাগিব আলু লাগিব আৰু লাগিব বগা সৰিয়হ জলকীয়া লাগিব আদা লাগিব হয় হয় মাটিমাহ তিনিকেজি লাগিব আলু লাগিব দহকেজি বগা সৰিয়হ আধাকেজি লাগিব তাৰপিছতে দাইল লাগিব চাৰি পাঁচ কেজিমান আৰু লগতে পাচলিজাতীয় যিখিনি পাম সেইখিনি হয় হয় সেইখিনি কাইলৈ নিজেই আজিয়ে আনিমগৈ বাৰু বস্তুখিনি আজি নিজে সেইখিনি চাইয়ে আনিব লাগিব বাৰু হয় এনেই দামবোৰ কিমান হ'ব বাৰু হয় হয় হয় ঠিক আছে অ মই আগৰ আগতেও তাতে কৰিছোঁ বজাৰবিলাক আৰু যিহেতু হয় যিহেতু বস্তুখিনি মই তাৰ পৰাই আনিম সৰহকৈ কিবা এটা কমাই মেলি ল'ব আৰু হয় হয় ঠিক আছে